এটা হৈছে কৰোণা ভাইৰাছ যিয়ে গোটেই আমাৰ অঞ্চল বুলি নহয় আমাৰ অসম বুলি নহয় আমাৰ ভাৰত বুলি নহয় আমাৰ এছিয়া বুলি নহয় গোটেই ভাৰতবৰ্ষক সিহঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন কৰি কৰি থৈছে যিটো এশ বছৰৰ পিছত হোৱা এটা মহামাৰী সেই মহামাৰীতটো যে আমাৰ গোটেই অসমখন নহয় গোটেই ভাৰত গোটেই পৃথিৱীখনেই এই এই এই মহামাৰীৰ কাৰণত বহুতো নিজৰ আপোন মানুহক হেৰুৱাব লগা হৈছে ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ ক্ষতি হৈছে যে আমাৰ আৰ্থিক অৱস্থা আমাৰ টনকিয়াল কৰিব পৰা হৈছে আমাৰ আৰ্থিক অৱস্থা ইমানেই ইমানেই বেয়া দিশলৈ গৈছিল যে মই মানুহৰ খাবলৈ পিন্ধিবলৈ বহুত ভাবিবলগীয়া হৈছিল মানুহৰ আপোনজনক হেৰুৱা দুখ কষ্টৰ বাবেই বাদেও এই আৰ্থিক অৱস্থাই মানুহৰ বহুতো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন কৰাইছিল আমাৰ এই মহামাৰীটোৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ঔষধ ওলিওৱা হৈছিল বনৌষধি ওলোৱা হৈছিল চিকিৎসক চাইণ্টিষ্টৰ দ্বাৰা ওলোৱা ঔষধ ওলিওৱা হৈছিল বহুতো ডক্টৰৰ মৃত্যু হৈছিল তেওঁলোকে এজন এজন ৰোগীক চাবলৈও তেওঁ যিমান কষ্ট কৰিছিল কষ্টৰ পাছতো কিছুমান ডক্টৰৰ মৃত্যুমুখত পৰি লগা হৈছিল আজি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হৈছে আমিও বহুতো নিজৰ আপোন মানুহক সৰু বেমাৰ হোৱাৰ পাছৰ পৰা আমি নিজৰ আপোন মানুহক হেৰুৱাব লগা হৈছে আমাৰ বিভিন্ন আমাৰ ঘৰ চলা আমাৰ পঢ়া শুনা পঢ়া শুনাত বহুত ক্ষতি ক্ষতি হৈ বহুত ক্ষতি হৈছে যে সেই সময়ত বিদ্যালয় সকলো সকলো স্থান আমি লকডাউন বুলি ঘোষণা কৰিছিলোঁ আমাৰ আমাৰ এতিয়া বিভিন্ন স্থানসমূহ বিভিন্ন বিদ্যালয়সমূহ বন্ধ আছিল সেইবাবে পঢ়াৰ ক্ষতি হৈ গৈছিল এবছৰ দুবছৰ আৰু আমাৰ সেইবাবে শিক্ষকসকলে অনলাইন ক্লাছ বুলি এটা শিক্ষণ পদ্ধতি উলিয়াইছিল য'ত নেকি আমি প্ৰত্যেকৰ ঘৰতে মোবাইল থকাটো জৰুৰী হৈ গৈছিল সেই কিছুমান আৰ্থিক অৱস্থা ভাল বেয়া মানুহৰ কেনেকৈ সেই শিক্ষা লাভ কৰিব তাৰ ওপৰত চিন্তিত হৈ আছিল আৰু সেই দিশত সকলো ল'ৰা ছোৱালীবোৰ মোবাইলৰ মোবাইলে আকৰ্ষণ কৰি আছিল মোবাইল এডিকটেড হৈ গৈছিল তাৰপৰা আমি এতিয়ালৈকে ৰোধ হ'ব পৰা নাই আমি এতিয়ালৈকে মোবাইলৰ প্ৰতি ইমান আকৰ্ষণ যে আমাৰ পঢ়া শুনা ধাউতি বা মানুহৰ কাম কৰা খেলা ধূলা আদি সকলো উৰি গ'ল মানুহৰ মাত্ৰ এতিয়া মবাইল মবাইল আৰু আমাৰ এই পদ্ধতিবোৰ কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ আমাৰ খেলা ধূলা কৰাতো আমাৰ বহুত জৰুৰী আমাৰ শৰীৰৰ বাবে আমি এক্সাৰচাইজ আমি ব্যায়াম কৰিব লাগে আমি ধ্যান কৰিব লাগে ইত্যাদি সেয়া এক বিভিন্ন মানে এক ইতিহাসৰ ৰৈ যোৱা এই কৰোণা ভাইৰাছ আমি যোনটো নেকি ক'ভিড নাইণ্টিন বুলি জানো সেইটো চীন দেশৰ পৰা ওলাইছিল বুলি ডাব্লিউ এইচ অ' ৱৰ্ল্ড ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটো আমাক ঘোষণা কৰিছিল